অঁ বাইদেউ অঁ এই হেৰি এ যোৱাবাৰৰ সেই বিধানবিলাক মই বৰ ভাল পালোঁ এইবাৰ এতিয়া নতুন বিধান আহিছে নে নাই দোকানত আহিছেনে অঁ অঁ অঁ অঁ

আচ্ছা আচ্ছা মূলাৰ অঁ অঁ অঁ মূলাৰ অঁ অঁ অঁ আৰু বাকীবিলাক আহিছেনে বিন অঁ অঁ অঁ অঁ আচ্ছা আচ্ছা অঁ অঁ অঁ অঁ অঁ এইটো উন্নতমানৰ হ'ব আৰু হাইব্ৰীড বিধান হ'ব অঁ সেইটো আচ্ছা আচ্ছা আচ্ছা অঁ অঁ অঁ নাই মোক কিবা কিবি অলপ লাগা আছিলে এতিয়া তাৰমানে সেইখিনি লৈয়ে লওঁ আৰু যোৱাবাৰ কিন্তু মই বহুত ভাল ভাল ফল পাইছিলোঁ অঁ যোৱাবাৰ মই খুব ভাল পালোঁ অঁ যোৱাবাৰ ভাল পাইছোঁ মই অঁ অঁ অঁ লাগালোঁ লগাইছোঁ লগাইছোঁ লগাইছিলোঁ এইবাৰ মাটি ভালকৈ প্ৰস্তুত হৈ উঠা নাই হ'লেও তাৰ মানে মই বীজটো লৈ লওঁ নেকি

অঁ আচ্ছা আচ্ছা আচ্ছা অঁ

নাই নাই নাই নাই নাই নাই মই যোৱাবাৰ ভাল পালোঁ সেইকাৰণে আপোনাৰ ওচৰত আহিছোঁ আকৌ এইবাৰো নাই আৰু কিবা কিবি অলপ ল'ব লাগিব শাকবিলাক লাগিব লাই পালেং এনেকুৱা বিধানো লাগিব অলপ

অঁ অঁ অঁ আচ্ছা আচ্ছা অঁ অঁ অঁ

অঁ অঁ অঁ অঁ বাৰু পিছত মানে মই লগ কৰিম আৰু হয় ৰাখোঁ অঁ ঠিক আছে অঁ ঠিক আছে